অঁ হয় ছাৰ কওক অঁ হয় কি ক'লে এই হয় বুজিছোঁ মানে কেনেকৈ কিবা

কওকচোন হয় কেনেকুৱা দায়িত্ব হয় হয় মানে এই কি এইটোত মানে মোৰতো এতিয়া এতিয়া বাৰু মই ফ্ৰী আছো একো কম্পিটিশনকে সেনেকুৱা নাই আপুনি জানে আৰু লাষ্ট কম্পিটিশনৰ এই অলপ ইঞ্জৰী হৈছিল যে সেইটোৰ মানে ফিজিঅ'থেৰাপি চলি আছে চ' মই ইমান মানে ভালকৈ মানে হেৰি কৰি থাকিব পৰা নাই কিন্তু কেইদিনমান মানে এতিয়টো হয় কওক হয় হয় হয় মানে একজেকটলি কেনেকুৱা টাইপৰ মানে কিবা স্কুলবোৰত স্পৰ্টছ কম্পিটিশন পাতিবনে মানে হয়

হয় সেইটো হয় সেইটো বাৰু কৰিব পাৰিম আৰু মই আপুনি মানে আপোনালোকে যদি পূৰা একো মানে কিছুমান যদি কিবা সেই আছে মই তাতে অলপমান কিবা এটা এড কৰিব মানে ভাবিব পাৰোঁ সেনেকৈ মানে ক্লাছ চাছ টাইপ লোৱাত মানে মানে কেনেকৈ আমাৰ স্পৰ্ট হয় মানে কেনেকৈ স্পৰ্টছে আমাৰ মানে মানসিকভাৱে শাৰীৰিকভাৱেতো মানে ভাল হয় মানসিকভাৱেও কেনেকৈ আমাৰ হেৰি কৰে সেইটোৰ বিষয়ে মানে এনেকৈ কিবা ক্লাছ নিচিনা হ'লে সেইটো অলপ ভাল হয় আৰু মানে আপোনালোকে যোনটো অঁ অঁ বুজিছোঁ বাৰু এইটো ভাল ভাল ভাল পদক্ষেপেই হয় এইটো দি মানে বহুত জাগাবোৰৰ কাৰণে স্পৰ্টছৰ মানে যোনটো স্পৰ্টচছে দি মানে একো একো নহয় বুলি ভাবে বহুতে মানে এইটো বহুতে এইটো হবি বুলি লয় যে এইটো কেৰিয়াৰ হিচাপেও যে এইটো ল'ব পাৰি সেইটো মানে বহুতে মানে বিশ্বাস নকৰে এইটো দি মানে এটা মানে ভাল কিবা হ'ব আৰু মানুহৰ মাজত সেনেকৈ আমাৰ দুজন দুজনমান আৰু এথলিটত মানে লগত ল'লে তেতিয়া বস্তুটো অলপ বেছি ভাল হ'ব নেকি মানে যাৰ মানে এই ছ'চিয়েল মিডিয়া মানে ইনষ্টাগ্ৰাম এইবোৰত যাৰ অলপমান বেছি হেৰি আছে তেতিয়া বস্তুটো অলপ ভালকৈ মানে স্প্ৰেড হ'ব আৰু হয় অঁ হয় ছাৰ সেইটোতো আপুনি কৈছে যেতিয়াতো থাকিবই লাগিব বাৰু আৰু এইটো এতিয়া মানে এইকেইদিনত কিবা সেনেকুৱা কিবা কাম আছে নেকি নহয় এইটো জাষ্ট হয় কওক হয় হয় এইটো এইটো কাৰণে ডলি ছাৰে মোক যোৱাকালি এটা মেইল দিছিল নেকি মানে অফিচত গৈ পেলাই কিবা এটা মিটিং এনেকুৱাৰ বাকী চাগৈ এইটোৱে হ'ব চাগৈ হয় হয় ঠিক আছে ঠিক আছে ছাৰ